অ' ফলৰ দোকান আছে অ' এতিয়া খোলা আছে হয় মোৰ তাতে ফল মূল এভেলেবল আছে আপোনাক কি কি লাগে

হয় ঠিক আছে আপোনাৰ আপেল ডেৰশ আৰু এইখিনি আপোনাৰ হ'ব পাঁচশ ছয়শ মান হ'ব মধুৰিআম চাৰি কেজি ল'লে আপোনাৰ দুইশ ডিলিভাৰী দিওঁ কিন্তু এতিয়া ডিলিভাৰী কৰা মানুহজন নাই বৰ্তমান আপুনি নিজে আহি ল'ব লাগিব এতিয়া ডেলিভাৰী দিয়া মানে মানুহজন নাই বৰ্তমান মোৰ ওচৰত সেইবাবে আপুনি নিজে আহিলে ভাল হয় আৰু

দামটোতো কমাব নোৱাৰিম

আপেল দুই কেজিত আপোনাৰ দুইশ টকা হ'ব

ইয়াৰ পৰাতো কমাব নোৱাৰিম একদমেই কমাব নোৱাৰিম এইটোও কমাব নোৱাৰিম দিয়ক বাইদ' বেয়া নাপাব আপোনাক যদি লাগে আপুনি আহিব আৰু মানে ডেলিভাৰী কৰা বইজন নাইতো